দাদা মই ৱেগন আৰ এখন বিছাৰিছিলোঁ ৱেগনাৰখন অহা লেট হোৱাৰ কাৰণে ড্ৰাইভাৰজনে মানে পোৱাত লেট হ'ব মোৰ যোৱাটো সেইকাৰণে আৰু বেলেগ এখন সোনকালে পঠাব নেকি এই সম্পৰ্কে আপোনালৈ ফোন কৰিছিলোঁ পাৰিলে পঠোৱাহেঁতেন মই মানে সুবিধা হ'লহেঁতেন আৰু বেলেগ এখন দিয়ক বেলেগ এখন গাড়ী আহিলেও হৈ যাব নিৰ্দিষ্ট সময়ত পাবগৈ লাগে মানে আৰু

পঠাব ন ঠিক আছে মই এই ইয়াতে ৰৈ আছো ষ্টেচনৰ ফ্ৰণ্টতে অঁ পঠাব পঠাব অঁ অঁ হ'ব